আজিৰ তাৰিখত ভাৰতবৰ্ষৰ চিকিৎসালয়সমূহৰ চিকিৎসাসেৱা উন্নত যদিও তুলনামূলকভাৱে চৰকাৰী চিকিৎসালয়তকৈ বেচৰকাৰী চিকিৎসাৰ চিকিৎসালয়বোৰত চিকিৎসা ব্যৱস্থাটো অতি উন্নত হোৱা দেখা যায় এই ক্ষেত্ৰত আমি ভাবোঁ যে চৰকাৰীভাৱে ইয়াতে কিছু নিৰাপত্তাৰ ব্যৱস্থা কৰিব লাগে যিবোৰ চিকিৎসালয়ত এতিয়াও উন্নত ব্যৱস্থা হোৱা নাই সেইবোৰ অভি অভিজ্ঞ চিকিৎসক নিয়োগ কৰি চিকিৎসা ব্যৱস্থাটোক উন্নত কৰিলে আৰু অধিক ফলপ্ৰসূ হ'ব লগতে কোভিড মহামাৰীৰ সময়ত আমি যথেষ্টখিনি দূৰ্ভোগত ভূগিছিলোঁ আমাৰ অঞ্চলত সেই সময়ত যথেষ্ট মানুহ মৃত্যুমুখত পৰিছিল চিকিৎসা ব্যৱস্থাটোৰ হেমাহীৰ কাৰণে হয়তো এনেকুৱা ধৰণৰ অৱস্থা এটা হৈছিল আমি ভাবোঁ বৰ্তমান আমাৰ দেশত উন্নত স্বাস্থ্য ব্যৱস্থা কৰিবৰ কাৰণে চৰকাৰৰভাৱে চৰকাৰীভাৱে যত্নপৰ হোৱাটো উচিত আৰু উন্নত চিকিৎসাৰ বাবে অধিক যান্ত্ৰিক ব্যৱস্থাটো অধিক উন্নত কৰিলে বেছি ভাল হ'ব যেন আমি মনে ভাবোঁ